খেতি কৰাটোৱে আমাৰ কাৰণে সুবিধাজনক কাৰণ খেতি কৰিলে আমি খাদ্য ভাল পাওঁ ভাল নিজৰ ঘৰত কৰা খেতি দৰৱ পাতি কম দি আমি তেনেকৈ কৰি খাওঁ আৰু মানুহে খেতি কৰাটো টান পায় গৰু গাই পোহাটোও টান পায় কাৰণ কষ্ট হয় বুলি কয় মানুহে এতিয়া চাকৰি বিচাৰি ফুৰে কিন্তু চাকৰি কৰাৰো আৰাম কিছু বেলেগ আমাৰ খেতি কৰাৰ আৰামটো অলপ বেলেগেই কাৰণ আমাৰ খেতি কৰি আমি ধৰা গাঁও ঘৰত কিবা এটা পূজা পাতল সেয়াও আমি সুবিধা পাওঁ আৰু পশু পুহি আমি ঘৰতে জৈৱিক সাৰ কিছুমান বনাব পাৰোঁ আমি এতিয়া গোবৰৰ পৰা ছাগলী গোবৰ পৰা আমাৰ বহুতখিনি খেতি ভাল হয় কাৰণ আজিকালি খে এই খাদ্যৰ পৰা আমাৰ বহুতে বেমাৰ হৈছে মানুহৰ পেটৰ বেমাৰ দেহাও নষ্ট হৈছে কিনা বস্তু গোটেইটো কিনা সাৰে ব্যৱহাৰ কৰা হয় এইবিলাক পোক নাখাবৰ কাৰণেও দৰৱ পাতি দিয়া হয় বহুতখিনি বস্তু ডাঙৰ হ'বলৈ দিয়া হয় আমাৰ গাঁৱৰ আমাৰ খেতিৰ ফল মূলৰ সোৱাদ এটাই বেলেগ আমাৰ এতিয়া ঘৰৰ বেঙেনা এজোপা ৰুলোঁ জলকীয়া এজোপা ৰুলোঁ তিয়হ এজোপা ৰুলোঁ ডাংব'ডি ৰুলোঁ আমাৰ সেয়া গোবৰ সাৰৰ ছাগলী গোবৰহে সেয়া আমি দিওঁ এতিয়া সেয়া খোৱাৰ আমাৰ খাদ্যৰ সোৱাদেই বেলেগ আমাৰ এদিন ছিঙি থোৱা বস্তু আমাৰ এসপ্তাহলৈ বেয়া নহয় এতিয়া কিনি অনা বস্তু আজি আনিলে আপুনি কালি ৰাতিপুৱালৈ খাবলৈ নাপায়ে গেলিয়ে থাকে দেখোন এতিয়া পাত শাকটো আৰু বিশেষকৈ নকলেও হ'ব লাইশাক কিনি আনিলে গোটেই বিজলুৱা হয় গেলি পচি ঠাৰিকিডালহে থাকে পাত নাপাওঁৱে সেইবিলাক এতিয়া কিমানখিনি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে আমাৰ খেতিয়কৰ সেয়াই লাভ আৰু এতিয়া যিসকলে চাকৰি বাকৰি সমস্যা সম সময়তো দৰমহা নাপায়েই কিছু দৰমহা পায় কিছু ক্ষেত্ৰত চাকৰি বহুতৰ বিভাগ বিভাগ আছে চাকৰি ধৰক এই আমাৰ সৈনিকবিলাকে কিন্তু দৰমহা পায় কিন্তু কষ্ট বহুত দেশৰ কাৰণে যুঁজে হয় কিন্তু তেওঁলোকে কিবা এটা ঘৰত পাতিলেও নাপাই বেমাৰ আজাৰ হ'লেও নাপাই সেয়া সেইটো এটা দেশৰ কাৰণে লাগিছে সেইটো কথা হয় বাৰু কিন্তু আমাৰ খেতিয়কৰ সমান আৰাম নাপাই আমাৰ খেতিয়কে এতিয়া দুখে ভোকে কষ্ট কৰি সকলো পৰিয়ালে একত্ৰিত হৈ ভাত মুঠি গধূলিৰ লগতে খাব পাওঁ আমাৰ খাদ্যবিলাক ধৰক আমাৰ খাদ্যৰ সোৱাদেই বেলেগ আমাৰ ভাতৰ সোৱাদেই বেলেগ কিনা চাউলৰ ভাত এতিয়া ইমানখিনি গোন্ধাই ৰাতিপুৱা যদি গধূলিৰ ভাত যদি ৰাতিপুৱালৈ থাকে সেয়া ভেজ ভেজিয়া হৈ গোটেই নষ্টই হৈ যায় খাব নোৱাৰি আমাৰ গাঁও ঘৰত খেতি কৰা চাউলকিটা ভাত একো বেয়া নহয় খেতি কৰাটো একো বেয়া কথা নহয় কষ্টৰ কথা নহয় সেয়া আমাৰ খেতি আমাৰ খেতিয়কৰ আমাৰ অসমৰ আৰু খেতিয়ে মেইন আমাৰ আৰু গাঁৱলীয়া মানুহ বিশেষকৈ খেতিয়ে প্ৰধান আমাৰ চাকৰি বাকৰি কৰা লোকৰ একো এটাই দেখোন মন গ'লেও আজি দেহাটো বেমাৰ হ'লেও তেনেকৈ ছুটি নাপায় আমাৰ এতিয়া নকৰোঁ বোলে আজি আজি নকৰোঁ আজি অলপ পাছত যাম তেনেকৈ ক'লেও আমাৰ খেতিত হয় কিন্তু চাকৰিয়াল ক্ষেত্ৰত সিমানখিনি সুবিধা নাই আজি বেমাৰ হ'লেও আপোনাৰ যাব লাগিব ৰ'দ দিলেও যাব লাগিব বৰষুণ দিলেও যাব লাগিব আমাৰ গাঁও বোলে আজি নাযাওঁ অলপ পাছত যাম তেনেকৈ কৰিলেও হয় আমাৰ খেতিয়কসকলে চাকৰিয়ালেটো সেয়া ৰ'দ বৰষুণ কোনো কথা নাই যাবই লাগিব আৰু যেনেকৈ হ'লেও উপস্থিত হ'বই লাগিব অফিচত আৰু ঘৰৰ বিয়া সভা কোনো হেৰি ধৰ্ম অনুষ্ঠানতো তেওঁলোকে ভাগ নাপায় আমাৰ ধৰক কৰ্ম কৰিও আমি ধৰ্ম অনুষ্ঠানতো যাব পাৰোঁ আমাৰ গোটেই পৰিয়ালৰ লগতো ক'ৰবাত যাওঁ ক'লে যাব পাৰোঁ তেওঁলোকৰটো আৰু বছৰত এমাহৰ ছুটি দহ দিনৰ পোন্ধৰ দিনৰ ছুটি পালেহে হয় আমাৰ বিশেষকৈ আৰু খেতিয়কৰ সেয়াই সুবিধা খাদ্যও ভাল আৰু লগতে পৰিয়ালে সকলোৱে মিলি জুলি ঘৰতে থকা খায় সেয়া এটা অনুভৱেই বেলেগ আৰু চাকৰিয়ালৰ অনুভৱ এটা বেলেগ মুঠতে টকাকিটা পায় আৰু চলিবলৈ হয় কিন্তু মনৰ শান্তি তেনেকৈ নাপায় পৰিয়ালৰ লগত নাপায় ক'ৰবা গাঁও ঘৰৰ লগৰীয়া সমনীয়াৰ লগত নাপায় একো এটা অনুষ্ঠান তেওঁলোকে উপভোগ কৰিব নাপায় যি সময়ত ছুটি আহে সেই সময়ত কিবা এটা হ'লেহে অনুষ্ঠান পায় আৰু তেওঁলোকে নহ'লেতো তেনেকৈ সুবিধাই নাই আজি বোলে গা বেয়া হ'লেও যাব লাগিব মূৰ বিষ হ'লেও যাব লাগিব আমাৰ গাঁৱলীয়া লোকৰ সেয়া খেতিয়কৰ সেয়া নহয় আৰু আজি বোলে নোৱাৰোঁ কালি যাম এতিয়া নাযাওঁ বোলে অলপ পাছত যাম তেনেকৈ কৰিলেও আমাৰ একো অসুবিধা নহয় আমাৰ সকলো লগতে গাঁৱতো ঘূৰি পাকি চলিব পাৰোঁ আৰু সেয়াই আমাৰ বহুতে সুবিধা হয় খেতিয়কৰ কাৰণে